সাংস্কৃতিক নিয়ম কানুনবোৰ নতুন প্ৰজন্মই কঠোৰভাৱে পালন নকৰে কাৰণ কৃষ্টি সংস্কৃতি বস্তুটো অলপ প্ৰৱাহমান আমি যিখিনি পালন কৰো আমাৰ পিতাইহঁতে তাতকৈ বেছি হেৰি আছিল গাঢ় আছিল তেওঁলোকৰ গতিকে আমি কিছুমান শিথিল কৰিলোঁ গতিকে আমাৰ ল'ৰা ছোৱালীয়ে তাতকৈ কিছু শিথিল কৰিব এইটো স্বাভাৱিক আৰু এই হোৱাটোও হেৰি একো নাই সং সং সংস্কৃতি যিহেতু প্ৰৱহমান হেৰি এটা ই পৰিৱৰ্তন হৈয়ে থাকিব আৰু নতুন চামে নতুন তেওঁলোকৰ হেৰি মতে দৃষ্টিভংগী মতে সাংস্কৃতিক বিষয়বিলাক নতুনভাৱে ল'ব আৰু তাত আপত্তি কৰিব লগা একো নাই কিন্তু বিষয় হৈছে কি সংস্কৃতিৰপৰা অপসংস্কৃতিলৈকে যাব নালাগে সেইটোৱেই হ'ল কথা এতিয়া আমাৰ ডেকা ল'ৰাবিলাকে যি যি সাং সাংস্কৃতিক হেৰি পৰি পৰি পৰিচালনা কৰি আছে সেইটোও তেওঁলোকৰ সময়মতে সময় উপযোগী আমাৰ বয়সীয়ালবিলাকৰ কাৰণে সময় উপযোগী নহ'ব পাৰে কিন্তু নতুন ডেকা ল'ৰাৰ কাৰণে ই সময় উপযোগী গতিকে সেইটো তেওঁলোকে চলাব তেওঁলোকৰ পিছৰচামে আকৌ বেলেগ এটা ল'ব এইটোৱেই হ'ল সংস্কৃতিৰ প্ৰৱাহমান দিশ